আমি অসমীয়া জাতি গতিকে আমি অসমীয়া জাতি যিহেতুকে আমাৰ যেতিয়া সৰু ছোৱালী যেতিয়া তুলনী হয় বিশেষ তুলনী মানে পুস্পিতা পুস্পিতা প্ৰথম পুস্পিতা বুলি কয় সেইটো প্ৰথম পুস্পিতা হোৱাৰ লগে লগে ছোৱালীজনীক ধুনীয়াকৈ এযোৰ বগা চাদৰ এখন মেখেলা এখন ব্লাউজ এটা দিয়া যায় পিন্ধাই দিয়া যায় পিন্ধাই দিয়াৰ পিছত ছোৱালীজনীক এখন আগলতী কলপাতত বহুৱাই মানে ঘৰ দুৱাৰ মচি সেই এটা ছোৱালীজনীৰ মুখ শিতানত এটা ভোজনী দিয়া যায় সেই ভোজনীটোত মানে পাণ তামোল এযোৰ কিবা এটা অৰিহণা আৰু চাউল কেইটামান আগবঢ়াই দিয়া যায় আগবঢ়াই দিয়া পাছত এটা চাকি জ্বলাই দিয়া যায় ধূপ ধূপ জ্বলাই দিয়া যায় গতিকে ছোৱালীজনীৰ মঙ্গলৰ কাৰণে ভৱিষ্যতে যাতে তাই জীৱনটো সুখী হয় যিহেতুকে প্ৰথম এটা জীৱন আৰম্ভ কৰিব গতিকে তাই ওচৰত সেইটো ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি সেই বস্তুখিনি আগবঢ়াই দিয়া যায় পিছত গণকৰ ওচৰত চোৱা চিতা কৰিব যায় চোৱা চিতা কৰি আহি গধূলি আইসকলে মানে গোটেইবিলাকে পানী তুলিব যায় পানী তুলি আহি কইনাজনীৰ ওচৰত কিছু বিয়া নাম গোৱা যায় বিয়া নাম গোৱাৰ পিছত মানে ছোৱালীজনীক সেই ঘটৰ পানী ছতিয়াই দিয়া যায় আৰু পাঁচটা মাটি চাকি লাগে এটা ঘট লাগে ছোৱালীজনীক পানী তুলিব যাওঁতে আৰু এখন চালনী লাগে সেই চালনীত পাঁচটা মাটি চাকি বহুৱাব ঘটটোত আম পাতে দি পানী তুলিব যোৱা যায় আৰু মানে এটা দুলৰি লাগে সেই দুলৰিটোত চাউল লাগে সেই চাউল ছটিয়াই দিয়া যায় বিয়া নাম গোৱাৰ পিছত আৰু মানে পানী ছটিয়াই দিয়া যায় গতিকে ছোৱালীজনী হেৰি কৰে আৰু পাঁচজনী বা সাতজনী আয়তীয়ে তাৰ মূৰত চাউল দি উৰুলি দিয়ে উৰুলি দিয়াৰ পিছত মানে এ বিয়া নাম গাই ঘৰা ঘৰি গুচি যায় আৰু চাৰিদিনৰ দিনাখন তাইক গা ধুৱায় মাহ হালধি এনেকৈ লৈ গা ধুৱায় চাৰিদিনৰ দিনাখন তাৰপিছতে সাতদিনৰ দিনাখন আৰু সেইদিনাখন মানে ডাঙৰকৈ আগতেতো কলপাতেদিয়ে বিয়া তুলা যায় আমিতো কলপাতেদিয়ে কলপাত ৰভা দিয়ে বিয়া হ'লো সাধাৰণ এযোৰ কাপোৰ কিনা খাৰু ফুলি চেইন লৈয়ে আমি বিয়া হ'লো এতিয়া মানে পাটৰ কাপোৰ নিদিলে সোণৰ ফুলি নিদিলে বিয়াই নহয় লৰা ছোৱালী ছোৱালীবিলাকে গতিকে এতিয়া পাটৰ কাপোৰ লয় আৰু পেণ্ডেল দিয়ে পেণ্ডেল মানে ডাঙৰ ডাঙৰ পেণ্ডেল আনে আৰু এতিয়া মাছ মাংস হ'লে আগতেতো মাছ মাংস নোলিয়ায় ৰুতি চাহেই দিয়ে থৈ দিয়ে বা চিৰা দৈয়ে দি থৈ দিয়ে এতিয়া ভোজ ভাত উলিয়ায় কাৰীকৰ আনি ডাঙৰকে পেণ্ডেল পাতি একেবাৰে বৰবিয়া নিচিনা কৰি দিলে কাৰণ কিহৰ কাৰণে কৰে কিছু ছোৱালী বিয়া যাব নাপায় মানে বৰবিয়া হৈ যাব নাপায় পলাই যায়গৈ গতিকে সেইখন বিয়াকে ডাঙৰকৈ পাতে আৰু তেনেকৈ কৰি মানে ছোৱালীজনী আৰু পুস্পিতা যেতিয়া হয় তেতিয়া তাই উঠাই দিয়ে আৰু পিছত যাই কিছুমানে ছোৱালী বৰবিয়া হৈ যায় আৰু এতিয়া বাৰু পুস্পিতাতো হৈ গ'ল তুলনী বিয়া হৈ গ'ল এতিয়া তাৰ পিছত বৰবিয়া আহি গ'ল বৰবিয়াত যেতিয়া প্ৰথম বৰবিয়া পাতিব লগা হয় তেতিয়া ছোৱালীজনী বা দৰা কইনাজনী বা দৰাটো জোৰোণ দিয়ে আগদিনাখন জোৰোণৰ দিনাখন দৰাঘৰে কইনা ঘৰলৈ জোৰোণ লৈ আহে জোৰোণত বিয়ানাম গোৱা যায় বিয়ানাম গোৱাৰ পিছত তেতিয়া সেই জোৰোণত বহি মানে কিছু যিবিলাক নিকি কইনাজনীৰ কাৰণে খাৰু ফুলি কাপোৰ কানি অনা হয় সেইবিলাক গোটেইবিলাক মানে কইনাজনীৰ ওচৰত বহি বিয়ানাম গাই পিন্ধায় দৰাঘৰৰ বস্তুবিলাক আৰু সেই বিয়া দৰা ঘৰে যেতিয়া জোৰোণ দিব আহে এটা মাছ লৈ আহে সেই মাছটো এটুকুৰা কইনা ঘৰত এটুকুৰা দৰাৰ ঘৰত আৰু আৰু এজোৰ নাৰিকল লৈ আহে এটা কইনা ঘৰত এটা দৰাৰ ঘৰত মানে অদিবাস দিবৰ কাৰণে সেই মাছটো নি সেই কইনাজনীক খোৱায় আৰু ইফালে দৰাটোক খোৱায় তাৰপিছত গধূলি অদিবাস দিয়ে অদিবাসত বামুণ মাতে কিছুমান যিবিলাক নেকি মাহেকীয়া তেওঁলোকৰ বামুণ আহে যিবিলাক নেকি আমি এঘাৰদিনীয়া যিবিলাক আমাৰ পুৰুহিতে কৰ্মখিনি কৰে আৰু অদিবাস দিওঁতে লাগে আয়তীবিলাকক আয়তীবিলাকে বিয়ানাম গোৱা যায় আৰু বহুত ঠাট্টা বিয়ানাম দিয়া যায় বামুণ পুৰুহিতটোক আৰু লগত এজন মেধি লাগে কেইটামান মাহ প্ৰসাদ আগবঢ়াই দিয়া যায় গতিকে জোৰোণটো তেনেকৈ অদিবাসটো তেনেকৈ হৈ যায় বিয়ানাম পিছদিনাখন যেতিয়া বিয়া হয় বিয়া হোৱাৰ পিছত মানে আকৌ গা পা ধুৱাই কইনাজনীক তিন নুৱন দিয়া যায় অদিবাসৰ দিনাখন এনুৱন আৰু বিয়া দিনাখন দু দুনুৱন দিয়া যায় গতিকে তিনি নুৱন দিয়া যায় কইনাজনীক বা দৰাটোক তাৰপিছতহে দৰাটো যেতিয়া মানে দৰা বিয়া হ'ব লগা হ'লে গা পা ধুই কইনা আনিব যোৱা যায় আৰু দিনত নাম প্ৰসঙ্গ হয় শ্ৰাদ্ধ কৰা যায় ভকতবিলাক আহি পিছত মানে আকৌ গধূলি হোৱাৰ লগে লগে ঠিক নটামান বজাত দৰা ঘৰে যেতিয়া আকৌ তাক গা পা ধুৱায় গা পা ধুৱাৰ পিছত তেতিয়া দছটা কিমান সময়ত লগ্ন সেইটো কিছু গণকে চোৱা চিতা কৰি মানে সেইটো কৰি দিয়ে গতিকে লগ্ন কৰি যিখিনি সময়ত হ'ব সেইটো কাৰণে সেইখিনি সময় মানে ধৰি লওঁক চাই চিন্তি যায় আৰু কিছুমানে যায় এঘাৰটা বজাত কিছুমানে যায় দহটা বজাত মানে গৈ কইনাঘৰ পালেগৈ কইনাঘৰ পোৱাৰ লগে লগে পদূলি মুখত মানে ভৰি হাত ধুৱায় তাৰ পদূলি মুখ নাপাওঁতে কিছুলোকে আকৌ বাটত হেঙাৰ ধৰে হেঙাৰ ধৰাত মানে প্ৰশ্ন সোধে দৰাটোক মানে ক'ৰপৰা আহিছা ক'লৈ যোৱা কাৰ ঘৰলৈ যোৱা এনেকুৱা কিছু প্ৰশ্ন সোধে তাতে কিছুলোকৰ কাজিয়াও হয় মানে আকৌ তাকে আকৌ কিছু লোকে আকৌ সেই কাজিয়া ভাঙিও দিয়ে ভাঙা পিছত তেতিয়া মানে সেই দৰা কইনাঘৰলৈ যোৱা যায় কইনা ঘৰত গৈয়ে পিছত দৰাটো বহাৰ লগে লগে মানে ভকত বহিব ভকত বহা লগে লগে কিছু বিষ্ণু পূজা কৰে বিষ্ণু পূজা কৰাৰ লগে লগে দৰাক হোমৰ জুইত হোম হেৰি হোম হোম পুৰে হোমৰ গুৰিৰ পিছত এতিয়া দৰাই কইনাক মাতিব কইনাক মাতি দৰা কইনা দুয়োকে বহুৱাই লৈ বামুণে মন্ত্ৰ মাতি তাৰপিছত মানে হোম পুৰে আৰু কইনাৰ ভায়েকে কইনা দান দিয়ে যে আজিৰ পৰা আমাৰ বাইদেউক আমি মানে কোষ ছিঙি দিলোঁ সেইটোক কোষ ছিঙা বুলি কয় কোষ ছিঙি দিলোঁ গতিকে ভায়েকে আখৈ তুলে আখৈ তুলি কোষ ছিঙি দিয়ে আৰু দৰা কইনাৰ মাক দেউতাকে কইনা দান দিয়ে আৰু কিছু উছৰ্গাও দিয়ে পৰিয়ালৰ মানুহে উছৰ্গা দিয়া পিছত দৰা কইনাক ভিতৰত সোমোৱাই নিয়ে সোমোৱাই নিয়াৰ পিছত তেতিয়া পায়স খোৱায় মাকে দুই দৰা কইনাকে পায়স খোৱাই মানে পিছত ৰাতিপুৱা ঠিক চাৰিটা বা পাঁচটা বজাত পিছত কইনা ঘৰৰ পৰা উলিয়াই দিয়ে উলিয়াই দিয়াৰ পিছত তেতিয়া মানে আকৌ যেতিয়া দৰা ঘৰত আহি পাবহি আহি দৰা ঘৰত আহি পোৱাৰ লগে লগে এটা পাখা খেলে পাখা খেল মানে আঙুঠি লুকুৱায় এটা বাতিত চাউল ভৰাই দিয়ে চাউল ভৰাই দিয়াত আঙুঠিটো চাউলৰ মাজত সোমোৱাই দিয়ে বাতিটোত তেতিয়া দুইটা দৰা কইনাকে ইফালে দৰাটোৱে টানিব সিফালে কইনাজনীয়ে টানিব যেতিয়া কইনাজনীয়ে টানিব তেতিয়া মানে যিটোৱে মানে বাতিটো টানি নিব পাৰে সেইটোকে জিকা বুলি কয় আৰু আঙঠিটো লুকুৱাব দৰাটোৱে কইনাজনীক বিচাৰিব দিব কইনাজনীয়ে দৰাটোক বিচাৰিব দিব যেতিয়া কইনাজনীয়ে বিচাৰি পাব তেতিয়া কইনা জিকে যদি দৰাটোৱে বিচাৰি পায় দৰাটোৱে জিকে আৰু তামোল পাণ হাতৰে ভুকিয়াই পেলাই তামোল ভাঙিব দিয়ে তামোল ভাঙি তেতিয়া দৰাটোৱে কইনাজনীক খোৱায় কইনাজনীয়ে দৰাটোক খোৱায় পিছত মানে কিছুমান ফুৰ্তিও কৰে গাঁৱৰ সমাজৰ মানুহ বোৱাৰীবিলাকে বা ল'ৰাবিলাকে যে চুমা দিব দিয়ে সোধে নতুন নে পুৰণা যদি নতুন বুলি কয় নটা চুমা দিব দিয়ে যদি পুৰণা বুলি কয় তেতিয়া এটা চুমা দিব দিয়ে গোটেইবিলাকে মানে ফুৰ্তি কৰে তেনেকৈ আৰু পিছত গৈ দৰা কইনা যেতিয়া মানে সেইখিনি কাৰ্য্য় হৈ যাব পিছত ৰাতি খোবাখোবনি ভাঙে খোবাখোবনি ভাঙাৰ পিছত খোবাখোবনি ভাঙিলে দৰাটোক ঢেঁকি দিব দিব কইনাজনীক চালিব দিব মানে কইনাজনী যেতিয়া চালিব সেই কইনাজনী সেই চালা পিঠা গুৰিকেইটা দি পিঠাও বনায় তেতিয়া মানে গোটেই ভকতবিলাকে তেতিয়া সেই পিঠায়ে দিয়ে চাহ খায় তেতিয়া খোবাখোবনি ভাঙে তেতিয়া মানে গোটেই ভকতবিলাক ঘৰাঘৰি গুচি যায় ইমানেই আৰু মানে বিয়াৰ বিষয়ে আৰু